এক জুন দুইহাজাৰ একৈছ দুই জুন দুইহাজাৰ একৈছ তিনি জুন দুইহাজাৰ একৈছ চাৰি জুন দুইহাজাৰ একৈছ পাঁচ জুন দুইহাজাৰ একৈছ